কালি বৰুৱা ইলেক্ট্ৰনিক্চৰ পৰা এটা লেন'ভ' লেপলেপ লেপটপ আনিছিলোঁ লেপটপটো বহুত শ্ল' পাইছোঁ মোৰ আগৰ লেপটপটোতকৈ যথেষ্ট শ্ল' হয় আৰু কি বোৰ্ডৰ দুটা কি ভালদৰে কাম কৰা নাই বেক স্পেচ আৰু ডিলিট কিটো কাম কৰা নাই ইণ্টাৰ এণ্টাৰটো মাৰিলে দুবাৰমান ক্লিক কৰিলেহে এণ্টাৰ কিটোৱে কাম কৰে ইমান ভাল নালাগিলে এইটো মই এতিয়া ৰিটাৰ্ণ কৰিম বুলি ভাবিছোঁ লেন'ভ'ৰ বাহিৰে চাগৈ নেক্সট ডেল ল'ম নেকি ডেল লপ লেপটপটো